অ ধুন ঘৰতে আছানে কি

অঁ নহয় এই লগৰ দুজন আহিছিলে সেই আমাৰ চুকাফা কলাক্ষেত্ৰৰ ফালে ওলাই যাম বুলি কৈছিলে পিছবেলাকৈ পিছবেলা যাম অকণমান এ ৰ'দটো কমক চাৰে চাৰিটামান বজাত যাম এই মোৰ লগৰ দুজন আহিছে তোমাৰ লগৰ মানে ক্লাছৰ লগৰ

ও খোজকাঢ়িয়ে যাম এই ওচৰতহে অঁ যাম অঁ আমি ওলাই গ'লে তোমাক হা হা এনেই খোজকাঢ়িবলৈ যাওঁ আৰু অঁ তুমি কিবা খোৱালে খোৱাব পাৰি অঁ হয়নি অঁ অঁ ঠিক আছে বাৰু হেৰি ওলাবা তুমি দেখা যাব

অঁ অঁ ঠিক আছে খোৱা বোৱা কৰিলানে নাই নাই নাই আমি খোৱা নাই খামহে এতিয়া এই লগৰ দুজন আহিছিলে যে কথা পাতি থাকোঁতে দেৰি হৈ গ'ল নাই নাই আজি এনেই এইফালে ওলাইহে যাম ঠিক আছে দিয়া তোমাক তুমি ওলাই আহিবা অঁ অঁ ঠিক আছে ঠিক আছে অঁ হ'ব দিয়া